অঁ কোৱাচোন অঁ ভাল অঁ আছে তোমাৰ অঁ আছে অঁ

অঁ ভাল লাগছি ভাল হবো

অঁ ৰবিবাৰে আহিবা ৰবিবাৰে একেলগে যাম গোটাইকেইটাই গাড়ী এখন ঠিক কৰিলেই হ'ব দে হ'ব দে

তোমাৰ সুবিধা মতে আহিবা

অঁ তুমি আহিলে চাম দা অঁ হ'ব দা অঁ যাব দা অঁ অঁ হ'ব দা অঁ অঁ অঁ একালগে অঁ হ'ব দা অঁ আছোঁ